হেল্ল' হয় মই যে আছো দেই এনেই গা বেয়া চাহ খালো চাহ খাই মেলি শুই আছোঁ

ঘৰত ভালেই চবৰে মোৰহে বেয়া ঠাণ্ডা বাকী ভাল আপোনাৰ

ক'ত আছে ঘৰত ভাল চবৰে কওকচোন কওকচোন ও ও

ও ডিব্ৰুগড়ত ন কৰিব পাৰি এনেই হয় হয় আমি এইটো মোৰ ন অঁ ডকুমেন্ট কি কি লৈছে ডকুমেণ্ট কি কি লৈছে

আপুনি তাত কৰিয়ে আছে আপুনি সেইটো কম্পেনীত কৰিয়ে আছে চাগে

ভালে অঁ আপুনি ডকুমেণ্ট দিলেই নেকি ডকুমেণ্ট দিলে নেকি

এনেই কামবোৰ কি কাম ও

ও অঁ বছৰটোত এনেকে বাঢ়ি বাঢ়ি গৈ থাকিব

আপুনি কাগজ পত্ৰখিনি অঁ অঁ অঁ ঘৰত ভাল চবৰে ঠিক আছে বাৰু